প্ৰথমবাৰৰ বাবে ৰান্ধিবলগীয়া হোৱাৰ অভিজ্ঞতা কাৰণসমূহ হৈছে আমি ফাৰ্ষ্ট মাৰপৰা শিকিছিলোঁ আমাক শিকাইছিলে কেনেকৈ ৰান্ধিব লাগে কেনেকুৱা প্ৰক্ৰিয়া কি গোটেইখিনি কথা শিকাইছিলে ফাৰ্ষ্ট কেৰাহীটো বহাই কিনে তাত তেল দিব দিছিলে তাৰপিছত পিঁয়াজ মচলা জাতীয় বস্তু দিব দিছিলে তাৰপৰা যিটো বস্তু ৰন্ধা হয় সেই বস্তুটো তাত দি ঢাকনি মাৰি দিব দিছিলে এনেকৈয়ে আমাৰ ৰন্ধাৰ অভিজ্ঞতা হৈছিলে আমি আৰু কোনো ইউটিউবৰপৰা ৰেচিপি অনুসৰণ কৰা নাছিলোঁ আমি নিজে কিছুমান কোনোবাই ৰন্ধা দেখিছিলোঁ তাক অনুসৰণ কৰিয়ে আমি ঘৰত নিজে বনাবৰ কাৰণে চেষ্টা কৰিছিলোঁ

এইবিলাক চাই চাই শিকিছিলোঁ ৰন্ধাৰ প্ৰস্তুতি প্ৰক্ৰিয়া কিছুমান আৰু আমি

বেলেগৰপৰা অনুসৰণ কৰিও কিছুমান কাম কৰিছিলোঁ